হেল্ল' এইটো পানী যোগান ধৰা কেন্দ্ৰত লাগিছে নাই বাৰু অঁ মই গা ধুবলৈ আহোঁতে পানীটো চাইছোঁ পানীটো যে অহা নাই কম কমকৈ আহি আছে আপোনালোকৰ প্ৰব্লেমটো কি হৈছে বাৰু আপোনালোকে এনেকুৱা কেলে কৰিছে আমাৰতো পইচাটো আমি সময়মতে দিয়ে থাকোঁ ন হ'লেও যে অহা নাই আপোনোলোকে এনেকুৱা কিয় কৰে